হেল্ল' অঁ মনভৰি হয়নে বাৰু অঁ মই আধা ঘণ্টা আগত অৰ্ডাৰ কেইটামান কৰিছিলোঁ তাকে ৰেডি হৈছে নাই বাৰু তাৰমানে মোৰ ঘৰত আলহী আছে এই আলহী কাৰণেও মই ৰেডি কৰিবলৈ কৈছিলোঁ অলপ সোনকালে অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে এনেই কিমান সময়ত দিবহি বাৰু এইটো জনিব পাৰোঁ নেকি নে ডেলিভাৰী বয় ওলালে অঁ ওলালে ন অঁ ঠিক আছে ঠিক আছে হ'ব আৰু দহ মিনিটৰ পিছত অঁ ঠিক আছে হ'ব হ'ব